যোৱা কেইবছৰমানত ফটোগ্ৰাফিৰ ধাৰণাটো যথেষ্ট পৰিমাণে সলনি হৈছে আজিকালি মানুহে বিয়া বাৰু জন্মদিন মুখত ভাত দিয়া আদি বিভিন্ন অনুস্থানৰ ফটো মাৰিবৰ বাবে ফটোগ্ৰাফাৰসকলক নিমন্ত্ৰণ কৰি আনে আনকি আজিকালি প্ৰেগনেঞ্চি ফটোশ্বুটৰ দৰে ধাৰণা আমাৰ সমাজত দেখা পোৱা যায় সেইদৰে অকল আমাৰ অনুস্থানকেন্দ্ৰীক ফটোগ্ৰাফীৰ ওপৰিও প্ৰডাক্ট ফটোশ্বুট এডভাৰটাইজৰ কাৰণে কৰা হয় ফেশ্বন ফটোশ্বুট মডেলসকলক কৰা হয় তেনেদৰে ফটোগ্ৰাফীৰ ধাৰণাটো পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে সলনি হৈছে মডেল ফটোশ্বুট অৱশ্যে আগতেও আছিলে ব্লেক এণ্ড হোৱাইটৰ দিনৰ পৰাই মডেল শ্বুট ফটোশ্বুটৰ ধাৰণাটো আছে কিন্তু এই নতুন নতুন যিবোৰ ধাৰণা প্ৰেগনেঞ্চী ফটোশ্বুট প্ৰি ৱেডিং ফটোশ্বুট ৱেডিং শ্বুট আদি ধাৰণাবোৰ দিনক দিনে এতিয়াৰ সময়খিনিতহে যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আগৰদিনত পুৰণি কেমেৰাত ফটো মৰা আৰু নতুন কেমেৰাৰ মাজত পাৰ্থক্য বুলি ক'লে পুৰণি কেমেৰাত ফটো মাৰিব হ'লে ফটো এখন এবাৰ মাৰিবৰ বাবে যিদৰে প্ৰস্তুতি কৰা হয় প্ৰস্তুতি কৰি মেলি শেষত ফটোখন মৰা হয় আৰু পৰাপক্ষত সেই ফটোখনকে সাঁচি ৰাখিবলৈ চেষ্টা কৰা হয় কিন্তু অজিকালি মোবাইল কেমেৰাৰ যি ফটোগ্ৰাফী আপুনি মন গ'লে এক চেকেণ্ডত ছাটাৰ বাটনটো প্ৰেছ কৰি বাৰ্ষ্ট শ্বট মাৰি এক মিনিটত আপুনি ষাঠিখন ফটো তুলিব পাৰে তাৰ মাজৰ আপুনি ষাঠিখনেই ৰাখিব পাৰে ষাঠিখনেই ডিলিট কৰিব পাৰে তেনেকুৱা বহুত সুবিধা আজিকালি আছে আনকি এ আই যিটো বিউটিফাই বা তেনেধৰণৰ যিবিলাক সুবিধা সেইবিলাকৰ সহায়ত আপুনি ফটোৰ ৰং সলনি কৰা ফটোৰ বেকগ্ৰাউণ্ড সলনি কৰা আদি বিভিন্ন কাম আপুনি ফটো তুলি থকাৰ সময়তে কৰিব পাৰে আগৰ দিনত কিন্তু সেইটো ব্যৱস্থা নাছিলে আগৰ দিনত আপুনি ফটো মাৰিবলৈ হ'লে বিশেষকৈ ষ্টুডিঅ'ত লাইট বেকগ্ৰাউণ্ড আদি বিভিন্ন ধৰণে সজাই পৰাই ফটোখন মৰা হৈছিলে আজিকালি কিন্তু সেই ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈছে তাৰ পাছত যদি সহজ নে টান সেই কথা যদি ক'বলৈ যাওঁ আজিৰ সময়ত ফটো মৰাটো মোবাইল কেমেৰাৰে ফটো মৰাটো আটাইতকৈ সহজ কিন্তু ফটোগ্ৰাফিৰ যিবোৰ টেকনিক বা কলা কৌশল সেই সকলোবোৰ আজিৰ তথাকথিত যিসকল মোবাইলত ফটো মাৰি ফটোগ্ৰাফাৰ বুলি পৰিচয় দিয়া ফটোগ্ৰাফাৰ তেওঁলোকৰ কিন্তু সেই কলা কৌশলৰ জ্ঞান একেবাৰেই নাই যিসকলৰ আছে তেওঁলোকৰো নগন্য আৰু যিসকলে সঁচা সঁচিকৈ ফটোগ্ৰাফী পঢ়ি সেই বিষয়ত দক্ষ্য হৈ ফটোগ্ৰাফীৰ জগতখনত নামিছে তেওঁলোকে নিশ্চয় সকলোৰে মনত শিপাব পৰাকৈ ফটোগ্ৰাফীৰ ধাৰণাটোক আগুবঢ়াই লৈ গৈছে যিদৰে বলীউডৰ ফেশ্বন ফটোগ্ৰাফাৰ ডেবু ৰটনানী তেওঁৰ ফটোগ্ৰাফীৰ যি স্কীল বা কলা কৌশলীক যি জ্ঞান সেই সকলোবোৰ তেওঁৰ পুৰণা এজন ফটোগ্ৰাফাৰ তেওঁ ৰীলৰ দিনৰ পৰা ফটো মাৰি আহি আজি আধুনিক মোবাইল কেমেৰাৰে এতিয়া ভিভ' বা তেনেকুৱা যিবিলাক কেমেৰাকেন্দ্ৰিক ফোন সেইবিলাকৰ এডভাৰ্টাইজৰ কাৰণে তেওঁক কেতিয়াবা টেষ্ট কৰিবলৈ দিয়ে কেতিয়াবা এডভাৰ্টাইজৰ কাৰণেও নিয়ে সেইটো পৰ্যায় পাইছেহি গতিকে পাৰ্থক্য বুলি ক'লে সেইখিনি পুৰণা কেমেৰাৰে যিটো ৰীল থকা কেমেৰা আছিল তাত মৰা ফটোখন এবাৰ মৰাৰ পাছত সেইখন ইডিট কৰিব পৰা কোনো ব্যৱস্থা নাছিল আজিৰ ফটোখন এবাৰ মৰাৰ পিছত মোবাইলতে বেকগ্ৰাউণ্ড ৰিমোভ কৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম কৰিব পাৰি আগত কিন্তু সেই ব্যৱস্থাটো নাছিল তেনেদৰে সলনি হৈছে দিনক দিনে